ব্যৱস্থাটো মানে আগতকৈ কংগ্ৰেছ চৰকাৰৰ দিনতকৈ কিন্তু এজিপি চৰকাৰৰ দিনত অলপমান মই সুবিধা পাইছোঁ গাঁৱে ভূঞে নগৰে চহৰে য'তেই যি নহওঁ ৰাস্তাবিলাক ভাল হৈছে সেইটো মই কমেই তাৰমানে সেইটো হাণ্ড্ৰেড পাৰ্চেণ্ট তাৰপিছতে এনেই আৰু যিবিলাক ৰুৰেল এৰিয়া ধৰা ঢুকি নেপায়গৈ গভৰ্ণমেণ্টে এনেকুৱাবিলাকত কিছুমান জেগাত বেয়া হৈ আছে কিনো কিন্তু না নাইণ্টি ফাইভ পাৰ্চেণ্ট ৰাস্তা আজিকালি মই ভাল পাইছোঁ মই সেইকাৰণে মানে গভৰ্ণমেণ্টক মানে থেংক ইউ ক'ম কেলৈ মানে হেৰি ৰাস্তা পদূলি আমাক ভাল লাগে যাবলৈ কৰিবলৈ ৰাস্তা পদূলি ভাল হ'লেই মানুহৰ উন্নতিটো হ'ব বেছিকৈ সেইটো কথা মই আগতকৈ বহুত হাণ্ড্ৰেড পাৰ্চেণ্ট মানে এতিয়া মোৰ মানে খুচি আৰু ৰাস্তাবোৰ ভাল হৈছে এতিয়া আহিবলৈ যাবলৈ দিগদাৰী নাই আমাৰ সেইবোৰ কথা